হেল্ল' কেব ড্ৰাইভাৰ অৰুণৰ তাত লাগিছেনে মই যোৰহাটৰ পৰা কৈছোঁ হয় মই মানে আপোনাৰ গাড়ীখন বুকিং কৰিব বিচাৰিছোঁ হয় গাড়ীখন কালিলৈ লাগিছিলে শিৱসাগৰৰ পৰা মোৰ মা দেউতাহঁতক মোৰ ইয়ালৈ আনিব লাগিব পৰিয়ালৰ প্ৰায় আঠজনমান মানুহ আহিব পিছে ভাৰানো কিমান ল'ব বাৰু অঁ ঠিক আছে হ'ব বাৰু কাইলৈ কিন্তু ইয়াৰ পৰা আপুনি পুৱা নটামান বজাতে যাব দেই মই মাহঁতক ওলাই ৰেডি হৈ থাকিবলৈ ক'ম যিহেতু দূৰণিৰ পৰা আহিব সেইবাবে সোনকালে গ'লে ভাল হয় আপোনাক তেতিয়াহ'লে মই দেউতাৰ নম্বৰটো দি দিছোঁ মেছেজত যোগাযোগ কৰি ল'ব দেউতাই আপোনাক লোকেশ্যনটো জনাব তেতিয়াহ'লে হ'ব ঠিক আছে